দুই ভাদ দুহেজাৰ ছয় চাৰি জেঠ দুহেজাৰ ন পাঁচ ফাগুন দুহেজাৰ দহ পঁচিছ জানুৱাৰী দুহেজাৰ তিনি এঘাৰ জুন দুহেজাৰ পাঁচ